আজি মই মোবাইলৰ বিষয়ে ক'ম মোবাইলৰ পৰা কি কি অসুবিধা হৈছে আমাৰ কি কি অপকাৰ হৈছে তাৰ বিষয়ে ক'ম আজিকালি মোবাইলৰ পৰা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা দেখা গৈছে যে সিহঁতি নাচাবলগীয়া বস্তু কিছুমান নুশুনিবলগীয়া কথা মোবাইলৰ পৰা শিকিব গৈ শিকা গৈছে শুনিছে সেইবিলাকৰ পৰা আজিকালি ল সৰু সৰু ল'ৰা ছোৱালীবিলাক বেয়া হৈছে অসৎ পথে গৈছে মোবাইল ফোনৰ পৰা আজিকালি ল'ৰা ছোৱালীবিলাকে কেনেদৰে ডাঙৰক সন্মান কৰিব লাগে কেনেদৰে কথা ক'ব লাগে তাকো নজনা হৈছে মা আজিকালি ল'ৰা ছোৱালীবিলাকে মোবাইলৰ পৰা মোবাইল হোৱাৰ পৰা খেলা ধূলা খেলা ধূলা ধূলা কৰা খেল খেলা আদিবোৰ নচলা হৈছে বা নেখেলে অনবৰতে মোবাইলত লাগি থাকিব বিচাৰে বা মোবাইলত ভিডিঅ' চাই থাকে কথা পাতি থাকে মোবাইলত গেম খেলি থাকে এনেকুৱাবোৰ দৃশ্য আমাৰ দেখিবলৈ পোৱা গৈছে আমিবোৰে মানে দেখিছোঁ সেইবাবে মই ভাবোঁ মোবাইলৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাকৰ পৰা একো ভাল দেখা নাই বুলি ক'ব পাৰি যদিহে মোবাইল ফোনটো যদি নাথাকিলে হ'লে তেতিয়াহ'লে হয়তো ল আজিকালিৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত খেলিবলৈ গ'ল হ'লে খেলা ধূলা কৰিলে হ'লে খেলৰ বিষয়ে জানিলে হ'লে বা খেলিব লগৰ লগত ওলাই গ'ল হ'লে বা খেলিলেগৈ হ'লে এনেকুৱাবোৰ দৃশ্য দেখিবলৈ পালোঁ হ'লে কিন্তু আজিকালি মোবাইল ফোনৰ পৰা ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰা এইবিলাক ক্ৰমান্বয়ে কমি আহিছে এইবোৰ আমি দেখিবলৈ পাইছোঁ